অঁ কওক হয় আছে অঁ কি কি বা লাগে আপোনাক অঁ অঁ কিমান মান লাগিব আপোনাক অঁ অঁ অঁ অঁ কি কি কি কাম কলফুল কলফুল অঁ তাকেতো সেইটো লাগে আৰু কলৰ থোকেদি লাগি থকাটো অঁ অঁ অঁ সেইটো পাব বাৰু অঁ সেইটো ধৰক কলৰ থোকেদি ঢাকা যাবতো সেইটো দুইশ আঢ়ৈশ মান পৰি যাব অঁ ধৰ দুই অঁ কওকচোন আৰু অঁ

দুই কেজিততো ধৰ ছয়শ টকা হৈ যাব ছয়শ টকা পৰি যাব দুই কেজিত বৰ্তমানতো ধৰ আপেল আছে নাচপতি তাৰপিছতে ডালিমীটো পাব তাৰপিছতে আৰু মধুৰীআম মধুৰীআম অঁ সেইটো পাব অঁ অঁ অঁ অঁ অঁ পাই যাব খালি কিন অঁ দামটো অলপমান সেই কৰি দিব লাগিব আৰু অঁ অঁ ঠিক আছে দিয়ক হ'ব বাৰু আৰু হেৰি কৰিলে হ'ল আহিলে হ'ল আৰু আহিলে হ'ল অঁ অঁ অঁ অঁ অঁ সেইটো হয় বাৰু গোঁসাইৰ বস্তু যিহেতু অঁ গোঁসাইৰ বস্তু যিহেতু অলপ বাৰু সেই হ'ব বাৰু দেচোন অঁ ঠিক আছে দিয়ক অঁ ফোন কৰিব পিছে